মই বিশেষকৈ ভাবমূলক পেইণ্টিঙৰ প্ৰতি আগ্ৰহী সৰুৰে পৰাই মই যিকোনো কথা চিন্তা কৰি ভাল পাওঁ গতিকে পেইণ্টিঙৰ জৰিয়তে মই মোৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰোঁ যেনেদৰে আমি আমাৰ মনৰ ভাৱবোৰ লিখিত ৰূপত প্ৰকাশ কৰিব পাৰোঁ ঠিক তেনেদৰে পেইণ্টিঙৰ জৰিয়তেও আমি বিভিন্ন ৰং ব্যৱহাৰ কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ সেই হেতুকে মই

নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ পেইণ্টিঙৰ জৰিয়তে তেতিয়াৰ পৰা মই বিশেষকৈ বুজি পাইছিলোঁ যে আমাৰ সকলোখিনি মনোভাৱ আমি পেইণ্টিঙৰ জৰিয়তে বিভিন্ন ৰঙৰ সহায়েৰে প্ৰকাশ কৰিব পাৰোঁ সেইহেতুকে যিকোনো ক্ষেত্ৰত আমি পেইণ্টিঙকো আমাৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি লিখিত মাধ্যম হিচাপে নহ'লেও আমাৰ মানে অংকিত মাধ্যম হিচাপে আমি পেইণ্টিঙক ব্যৱহাৰ কৰিব পাৰোঁ গতিকে মোৰ ভাবমূলক পেইণ্টিঙৰ প্ৰতি আগ্ৰহ আছে